খেতিয়কৰ ঘৰৰ পৰিয়াল হ'লেও বহুত সংখ্যকে খেতিত নিয়োজিত হ'বলৈ নিবিচাৰে বা খেতি পদ্ধতিটো বাছি নলয় কিয়নো সিহঁতি সৰুৰে পৰা দেখি আহিছে যে কৃষি কৰ্ম কিমান কষ্টকৰ কাৰণ কৃষি কৰিবলৈ হ'লে সময়মতে সিহঁতক সাৰ পানী যোগান ধৰিবই লাগিব ৰ'দ বৰষুণে সিহঁতৰ লগত লাগি থাকিবই লাগিব তেতিয়াহে কৃষি কাৰ্যটো সফল হ'ব নহ'লে কৃষি ভাল নহ'ব সেয়ে দেখি বহুতো বহুত সংখ্যক লোকে বা বহুত সন্তানে এই কৃষি কৰ্মৰ পৰা আঁতৰি থাকিব বিচাৰে প্ৰায় কম সংখ্যক সন্তানেহে কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে কিয়নো আমাক কৃষি নহ'লেটো নহ'বতো আমি খাম কি কৃষিটো আমাৰ খুবেই প্ৰয়োজনীয় আৰু কৃষি নহ'লেটো নহ'ব আমাৰ আমি খাম কি আৰু সমাজতচোন কৃষি কৰ্ম একেবাৰে লুকাই থাকিব সেইকাৰণে মই ভাবোঁ কৃষি কৰ্মটো খুবেই প্ৰয়োজনীয় যদিহে আমি ঘৰতে কৃষি নকৰোঁ বা বজাৰৰ পৰা আমি কিনি আনি খাওঁ বজাৰৰ পৰা যদি আমি কিনি আনি খাওঁ ৰাসায়নিক সাৰ দিয়া বা ৰাসায়নিক দ্ৰব্য মিক্স কৰা আমি শাক পাচলি খাব লাগিব যদিহে আমি ঘৰতে কৰোঁ ঘৰত কৰিলে আমি নিজে ফ্ৰেছ সাৰ নিদিয়া শাক পাচলি বা যিকোনো ধৰণৰ ধান চাউলেই হওক আমি সকলোবোৰ ফ্ৰেছ বস্তু খাবলৈ পাম তেতিয়া আমাৰ স্বাস্থ্যও ভাল হৈ থাকিব বেমাৰ আজাৰৰ পৰা আমি দূৰত থাকিব পাৰিম আৰু এটা কথা ক'বলৈ গ'লে যে অকল মানুহে চাকৰি কৰিলেই যে খেতি কৰিব নোৱাৰিব সেইটো নহয় মানুহে চাকৰি কৰিও খেতি কৰ্মটো আগবঢ়াই নিব পাৰে চা সময়মতে অফিচলৈ গ'ল বা নিজৰ কামত ওলাই গ'ল তাৰ পাছত আহিও যদি অকমান সময়ো যদি সিহঁতি কৃষি কাৰ্যটো লগত যদি জড়িত হৈ থাকে অকমান সময় যদি কৃষি হওক কৃষি কামত কামত যদি সময় দিয়ে তেতিয়া সিহঁতি ঘৰতে কৰা শাক পাচলি হওক ধান চাউল হওক ফল মূল হওক সিহঁতি নিকিনাকৈ ঘৰৰ ফ্ৰেছ বস্তু গ্ৰহণ কৰিব পাৰিব